অসমৰ প্ৰযুক্তি খণ্ডই পৰিৱেশ বা সামাজিক প্ৰভাৱক কেনেদৰে মোকাবিলা বা প্ৰশমিত কৰে হয় যেনে এনেকৈ এনেকুৱা বহু এনেকুৱা উদাহৰণ বহুতো আছে যেনে বহন ক্ষমতা নৈতিকতা বা বৈচিত্ৰতা আদি কিছুমান উদাহৰণ অসমৰ প্ৰযুক্তিখণ্ডই সামাজিক প্ৰভাৱক প্ৰশমিত কৰিব পাৰে